হাঁহ কুকুৰা ঘৰ বনাওঁতে আমি বায়ু চলাচল কৰা ঠাইত বনাব লাগে বতাহ চলাচল হ'লে বেমাৰ আজাৰ নহয় বেমাৰ আজাৰ নহয় আৰু ৰ'দপৰা ঠাইত বনাব লাগে গোন্ধ নহয় বেমাৰ আজাৰো নহয় আৰু স্বাস্থ্যৰ কাৰণেও ভাল আৰু উৎপাদনশীল আমি উৎপাদন কুকুৰা হাঁহ বিক্ৰী কৰি বিভিন্ন ধৰণৰ প্ৰজাতীয় উৎপাদন কৰি পিনে আমি যিকোনো ধৰণৰ বস্তু পাতি ল'ব পাৰোঁ আৰু এই ঘৰৰ বস্তু আৰু আমি ল'ৰা পঢ়াই আছোঁ আৰু বহু ভিতৰৰ বস্তু কিছুমান সৰু সুৰা কিনিব পাৰিছোঁ হাঁহ কুকৰা প্ৰতি পুহি পিনে আৰু এইটো বিক্ৰী কৰি আমি দামত বিক্ৰী কৰি পইচা পাওঁ সেই পইচা আমি কেতিয়াবা ঘৰ চলাবলৈ অসুবিধা হ'লে মানে কুকুৰা হাঁহ বিক্ৰী কৰি আমি যিকোনো ঘৰৰ সৰু সুৰা বস্তু ল'ব পাৰোঁ আৰু কুকুৰা হাঁহৰ ৰ'দপৰা ঠাইত ঘৰ বনালে যিকোনো বেমাৰ আজাৰ নহয় আৰু গোন্ধও নহয় বিশেষকৈ চাংঘৰ হ'লে বেছি ভাল হয় আৰু কুকুৰা হাঁহে লেতেৰা কৰাবিলাক তললৈ পৰি যায় সেইবিলাক আমি চাফা কৰোঁ ডেইলী বতাহ অহা যোৱা কৰি থাকে যিকোনো ঠাইত ঘৰৰ ওচৰত বনাব নালাগে সেইটো ৰ'দপৰা ঠাইত তাৰ প্ৰতিপালন কৰোঁতে আমি সাৱধান হ'ব লাগে বেমাৰ আজাৰ যিকোনো হয় সেই তাৰ ৰক্ষাৰ ওপৰত আমি চকু দিব লাগে প্ৰতিপালন কৰোঁতে তাৰ উৎপাদন আমি যথেষ্ট লাভ হয় উৎপাদন কৰি যিকোনো লাভৱান হোৱাকৈ আমি কৰিব পাৰোঁ উৎপাদন কৰি আমি ল'ৰা ল'ৰাটোক এতিয়া চাইকেল এখন লৈ দিব পাৰিছোঁ আৰু ময়ো সৰু সুৰাকৈ কিবাকিবি এটা কৰিব পাৰিছোঁ তাৰ উৎপাদন কৰি যি যিকোনো বস্তু ল'ব পাৰিছোঁ সৰু সুৰা ঘৰ ভিতৰত কেতিয়াবা অসুবিধা হ'লে ঘৰৰ তাৰে কুকুৰা হাঁহ বিক্ৰী কৰি কিনে ঘৰৰ ঘৰৰ বস্তু কিনোঁ কিনোঁ ঘৰৰ বস্তু ল'ব পাৰিছোঁ সৰু সুৰাকৈ আৰু ব্যৱসায়টো ইমান ডাঙৰ নহয় যেতিয়া সেইকাৰণে সৰু সুৰাকৈ অলপ বিক্ৰী কৰি আমি বিক্ৰী কৰি তাৰ বস্তুলৈ সৰু সুৰাকৈ লৈছোঁ আৰু ব্যৱসায়টো লাহে লাহে ডাঙৰ কৰিব লাগিব আৰু বিশেষকৈ কুকুৰা হাঁহৰ ঘৰ বনাওঁতে অকমান গুৰুত্ব দিব লাগে ৰ'দপৰা ঠাইত হ'ব লাগে বতাহ চলাচল কৰিব লাগে আৰু বতাহ চলাচল নকৰিলে যিকোনো ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে বতাহ চল চলাচল কৰি থকা ঠাইত যিকোনো বেমাৰ আজাৰ নহয় আৰু বিশেষকৈ গোন্ধও নোলায় তাৰ প্ৰতি চকু ৰাখিব লাগে লেতেৰা হৈ থাকিলে আৰু ৰ'দ নপৰিলে তাত গোন্ধ ওলাব পাৰে আৰু চাফাই নকৰিলে মানে ৰ'দ পৰি থাকিলে জেগাডোখৰো শুকাই ফৰফৰীয়া হয় আৰু বতাহ চলাচলো হয় সেমেকা শুকান জেগাত হ'লে মানে বতাহ চলাচল কৰিব নোৱাৰি যিকোনো ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে আৰু উৎপাদন আমি হাঁহ কুকুৰা বিকি উৎপাদন কৰিছোঁ তাৰপৰা আমি বিশেষকৈ ঘৰ চলাচল ঘৰ চলাবলৈ আৰু আৰু আমি মই হাঁহ কুকুৰা বিক্ৰী কৰি পিনে ল'ৰাটোক চাইকেল এখন লৈ তেওঁ কৰিব পাৰোঁ মই কাপোৰ চিলাই কৰিবলৈ এটা মেচিন ল'লোঁ তাৰপৰা এবাৰ আৰু অলমান সৰহকৈ হাঁহ কুকুৰা লৈ পিনে ঘৰটো অলপ ডাঙৰকৈ বনাম বুলি ভাবিছোঁ হাঁহ কুকুৰাবোৰ অকমান এইটো গড়ালত ঠেক হৈছে যে থাকিবলৈ অসুবিধা হৈছে সেইকাৰণে অলপ ডাঙৰকৈ ল'ম অঁ বনাম বুলি ভাবিছোঁ আৰু বাঁহ কেইটামানো লৈছোঁ বাঁহকেইটাই ঘৰটো মেৰামতি কৰি পিনে মেৰামতি কৰিবলৈ সুবিধা হ'ব আৰু আগতে ঘৰটো ছালৰ আছিলে এতিয়া টকৌ পাতৰ ছাল আছিলে এতিয়া আকৌ টিংপাত আনি থৈছোঁং লগাম বুলি হাঁহ কুকৰা বিক্ৰী কৰি নহ'লে টকৌ পাতৰ পানী পৰিছে গড়ালটো নষ্ট হৈ যাব পানী পৰিলে মানে পানী পৰিলে নষ্ট হৈ যাব আৰু বেমাৰ আজাৰো হ'ব গোন্ধ হ'ব গোন্ধ হ'লে মানে গড়ালটো লেতেৰা হৈ যাব আৰু লেতেৰা হৈ গ'লে মানে বেমাৰ আজাৰো হ'ব কুকুৰাবোৰক তাৰ উপৰিও স্বাস্থ্য কাৰণেও বেয়া হ'ব বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'লে কুকুৰা হাঁহবোৰ নষ্ট হৈ যাব এই সেইকাৰণে গড়ালটো টিং লগাই দিম বুলি ভাবিছোঁ আগৰ টকৌপাতৰ টিং টকৌপাতৰ চালিখন ফুটি পিনে পানী পৰিছে পানী পৰাত গোন্ধ হৈছে গড়ালৰ ভিতৰত গড়ালটো ৰ'দ পৰিবলৈ ঘৰৰ গড়ালৰ ওচৰতে গছ দুজোপামান আছে গছকেইজোপা অকমান ডালো দলি দিব লাগিব তেতিয়া ঘৰটোলৈ ছাঁ নপৰি ৰ'দ পৰিব আৰু গড়ালৰ গোন্ধবোৰ যাব ৰ'দ পৰিলে মানে বতাহ চলাচল কৰিবলৈ সুবিধা হ'ব